শিক্ষা হৈছে মূল বস্তু শিক্ষাই শিক্ষা নহ'লে কোনো এটা প্ৰথাৰে মানে ওপৰত প্ৰভাৱ পেলাব নোৱাৰে গতিকে শিক্ষাটো মূল বস্তু আৰু শিক্ষাই শিক্ষাৰ দ্বাৰা সাংস্কৃতিক প্ৰথা বৰ্তাই ৰাখিব লাগিব এজন মানুহ যদি শিক্ষিত নহয় কোনো এটা প্ৰথাই বজাই ৰাখিব নোৱাৰে গতিকে মানুহ শিক্ষিত হ'লেহে সাংস্কৃতিক প্ৰথাবোৰ বচাই ৰাখিব পাৰিব গতিকে শিক্ষা অবিহনে সংস্কৃতিক প্ৰথা জীয়াই ৰাখিব নোৱাৰি গতিকে মানুহ শিক্ষিত হোৱাৰ পিছতহে যিকোনো এটা সাংস্কৃতিক প্ৰথাৰ মানে কাম চলাই নিব পাৰিব গতিকে শিক্ষা সাংস্কৃতিক প্ৰথাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শিক্ষা অবিহনে সাংস্কৃতিক প্ৰথা আগবাঢ়িব নোৱাৰে বা আৰু আগবাঢ়ি যাব নোৱাৰিলে তাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব গতিকে শিক্ষাই কোনো এটা সাংস্কৃতিক প্ৰথাত যুক্তিসংগতভাৱে বা বৈ বিজ্ঞানসন্মতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ অৰিহণাটো থাকিবই শিক্ষা অবিহনে কোনো এটা সাংস্কৃতিক প্ৰথাক আগুৱাই নিব নোৱাৰিব কাৰণ শিক্ষিত হ'লেহে সাংস্কৃতিক প্ৰথাবোৰ পুংখানুপুংখভাৱে বুজি পাব বা সেইটো কোন দিশত কেনেকুৱাভাৱে আগুৱাই নিব তাৰে ওপৰত মানে তেতিয়া বুজি পোৱা যাব আৰু তেতিয়াহে যথাযথভাৱে সাংস্কৃতিক প্ৰথাটো আগুৱাই নিব পাৰিব শিক্ষা অবিহনে সাংস্কৃতিক প্ৰথাৰ ক্ষেত্ৰত মানে বুজি নাপাব বুজি পাব লাগিলে মানুহ শিক্ষিত হ'বই লাগিব আৰু শিক্ষিত হোৱাৰ পিছতহে সাংস্কৃতিক প্ৰথাটো আগুৱাই নিব পাৰিব গতিকে শিক্ষা শিক্ষাই সাংস্কৃতিক প্ৰথাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে প্ৰভাৱ বিস্তাৰ কৰিবই গতিকে মোৰ কোনো এজন মানুহৰ যদি সাংস্কৃতিক প্ৰথাটোৰ ওপৰত জ্ঞানেই নাথাকে বা বুজিয়ে নাপায় তেতিয়াহ'লেতো এইটো কোনো কাৰণৰ সম্ভৱ হ'ব নোৱাৰে সাংস্কৃতিক প্ৰথাবিলাক বাচি থাকিব নোৱাৰিব গতিকে শিক্ষাটো লাগিব আৰু শিক্ষাটো লৈ সাংস্কৃতিক প্ৰথাটোৰ ক্ষেত্ৰত চালি জাৰি চাই আলাপ আলোচনা কৰি বিভিন্ন দিশত আগুৱাই লৈ যাব লাগিব গতিকে শিক্ষা টো সাংস্কৃতিক প্ৰথাৰ শি শিক্ষা থাকিলে সাংস্কৃতিক প্ৰথাটোৰ উত্তৰণ হ'ব আৰু যদি শিক্ষা নাথাকে সাংস্কৃতিক প্ৰথাটো বিলুপ্ত হ'ব বা সাংস্কৃতিক প্ৰথাৰ প্ৰথাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব গতিকে সেই কাৰণত শিক্ষাটো লাগিবই শিক্ষা অবিহনে সাংস্কৃতিক সাংস্কৃতিক প্ৰথা চলি থাকিব নোৱাৰে বা এইটো কোনো কাৰণতে চলাই নিয়াত বা সংস্কৃতিক প্ৰথাটো আগুৱাই নিয়াত মানে কোনো কাৰণতে সম্ভৱ নহ'ব